স্কুলৰ পাছত সন্ধিয়া যি টিউশ্যন আৰু ব্যক্তিগত ক্লাছৰ সেই ব্যক্তিগত ক্লাছৰ প্ৰয়োজনীয়তা আছে বুলিয়েই মই ভাবো এই ক্ষেত্ৰত মোৰ কোনোধৰণৰ নেতিবাচক দৃষ্টিভংগী নাই বুলিয়েই কম কিয়নো বৰ্তমান যি পাঠ্যক্রম ব্যৱস্থা সেই পাঠ্যক্ৰম ব্যৱস্থাত বহুতো নতুনত্ব আৰু আধুনিকতা আহি পৰিছে যাৰ ফলত ল'ৰা ছোৱালীবিলাকৰ পঢ়াত যথেষ্ট অসুবিধা বা সমস্যা হয় এই ক্ষেত্ৰত মই এই যিটো ব্যৱস্থা সেই যে ব্যৱস্থা ক্ষেত্ৰত মই সন্মতি সন্মতি সন্মতি বুলিয়ে কম কিন্তু এই ব্যৱস্থা একেবাৰে সৰু কালৰ পৰাই দিব নালাগে সৰু কালৰ যিখিনি কিতাপ সৰু কালৰ ল'ৰা ছোৱালীৰ যিখিনি কিতাপ সেই কিতাপ পত্ৰবোৰ পৰিয়ালৰ অন্যান্য সদস্য বা অভিভাৱকসকলেও নিজৰ সন্তানক পঢ়াব পাৰে কিন্তু যি ক্লাছ ছেভেন এইটৰ পাঠ্যক্ৰম সেই পাঠ্যক্ৰমসমূহত যিহেতু বিভিন্ন ধৰণৰ নতুন নতুন বিষয় আহি পৰে সেই নতুন নতুন বিষয়বোৰৰ বাবেও ঘৰৰ পৰিয়ালৰ মানুহসকলে বা অভিভাৱকসকলে নাজানিব পাৰে সেইবাবে সেই তেনে পৰ্যায়ৰ ছাত্ৰ তেনে পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক টিউশ্যনৰ প্ৰয়োজন হয় কিয়নো এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাত বা এটা শ্ৰেণীকোঠাত এজন শিক্ষকে একেটা শ্ৰেণীকোঠাতে সমানে একে সময়তে সমানে সকলো ল'ৰা ছোৱালীক সমানে মনোযোগ দিব নোৱাৰিবও পাৰে গতিকে সেই তেনে অৱস্থাৰ ছাত্ৰ ছাত্ৰীসকলক টিউশ্যন বা ব্যক্তিগত ক্লাছৰ প্ৰয়োজন হয় যিহেতু বিভিন্ন ধৰণৰ নতুন বিষয় তেওঁলোকে পঢ়িবলৈ পায় তেওঁলোকৰ বুজাত অসুবিধা হয় সেইবাবে স্কুলৰ পাছত তেওঁলোকক ব্যক্তিগত ক্লাছ বা টিউশ্যনৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ